নিৰান্নবৈ তিনি হাজাৰ দুশ বিৰান্নবৈ এক লাখ ছাব্বিচ হাজাৰ তিনিশ বত্ৰিছ ন লাখ নিৰান্নবৈ হাজাৰ পাঁচশ নিৰান্নবৈ পাঁচ লাখ চাৰি হাজাৰ সাতশ তিৰান্নবৈ